দীঘলীয়া বাইক ভ্ৰমণ বুলিলে খুবেই ভালেই লাগে বাইক চলাই মই এনেও ভালেই পাওঁ বাৰু ক'বালৈ যাবলৈ হ'লে ভালেই লাগে মনটো বহুত ভাল লাগে মনটো খুবেই ভাল লাগে দিন বাইক ভ্ৰমণ দীঘলীয়া বাইক ভ্ৰমণ কৰি আৰু বহুত জেগাও বিভিন্ন ধৰণৰ জেগা আৰু দেখিবলৈ পায় বাইক ভ্ৰমণ কৰিলে নেদেখা জেগা আপুনি দেখিব পাৰে নজনা কথা এটা জানিব পাৰে মানে গ'লে মানে ধৰি লওক

তাৰপিছত ৰাস্তাত গৈ থাকিলেতো ইয়াৰ পৰা ধৰি লওক পঁচিছ কিলোমিটাৰ আগলৈ তাত চাহ খালে চাহ খাওঁ চাহৰ লগত ধৰি ল ৰুটিও খালোঁ অকণমান পিছত আকৌ অলপ দূৰ গ'লো তাৰ পৰা এতিয়া চাহটো খাই আহিলোঁ ভোক লাগিলে ধৰি লওক ভাত কেইটামান খালোঁ তাৰপিছত তেনেকৈ গৈ থকা হয় এডোখৰ এতিয়া ধৰি লওক পঞ্চাছ কিলোমিটাৰ গ'লে আপুনি পঞ্চাছ কিলোমিটাৰ গ'লে পঁচিছ কিলোমিটাৰ আমাৰ ৰখিব লাগিব বাইকখনকো ৰেষ্ট দিব লাগিব নিজেও কিবা এটা খাবলৈ খাব লাগিব বাইক বাইক ভ্ৰমণ কৰি ভালেই লাগে আৰু বিশেষকৈ লগৰ সমনীয়া বিলাকৰ লগত গৈ বেছি ভাল লাগে মনটো ফূৰ্তি লাগে যিটো সেইটো কথা পাতিব পাৰে এতিয়া এডোখৰ জেগা চিনি নেপালে লগৰটোক সুধিলেই হয় অঁ ভালেই লাগে লগৰ সমনীয়াৰ লগত বাইক ভ্ৰমণ কৰি অকলশৰীয়াকৈ গৈ সিমান ভাল নালাগে লগৰ সমনীয়াৰ লগত গৈ বেছি ভাল লাগে বাইক তাৰপিছত পিঠি বিষ বাইক চলালে বেছি দূৰ লং জাৰ্ণি কৰিলে পিঠি বিষ হ'ব কঁকাল বিষ হ'ব আকৌ এডোখৰ ৰেষ্ট ল'ব লাগিব ৰেষ্ট ল'লে ধৰি লওক দহ মিনিটমান ৰেষ্ট ল'লে আকৌ গ'ল অকণমান দূৰ তাৰপিছৰ আকৌ ৰখিলে তাত চাহ একাপে খালে মনটো ফ্ৰেছ লাগিব চাহকাপ খালে লং জাৰ্ণি কৰি তেনে ধৰণে ভালেই লাগে আৰু লং জাৰ্ণি যদি লগৰ সমনীয়াৰ লগত যায় প্লেন বনাব লাগিব

মানে যাবলৈ লগত বাইক লৈ যাবলৈ তাৰপিছত আৰু প্লেন বনালে মতে ধৰি লওক কেতিয়াবা বিশ দিনো লাগিব পাৰে ত্ৰিশ দিনো লাগিব পাৰে দুই টাইম গোটেইকেইটা মিলা মিচাকৈ যাব লাগিব আৰু লগৰ সমনীয়াৰ লগত বিশেষকৈ লগৰ সমনীয়াৰ লগত গৈ বেছি ভাল লাগে অকলশৰীয়াকে গৈ লং জাৰ্ণি কৰি একো ভাল নালাগে লগৰ সমনীয়াৰ লগত গৈ বেছি ভাল লাগে বাৰু তাৰপিছত অঁ নেদেখা জেগাও বহুত চিনি পাব পাৰি নজনা কথা এটাও জানিব পাৰি আৰু একেবাৰে নেদেখা জেগা ডোখৰো মানে চিনি পাব পাৰি লগৰ সমনীয়াৰ লগত গৈ ভালেই লাগে বাইক লং জাৰ্ণি কৰি আৰু বাইক চলাইটো মোৰ খুবেই ভাল লাগে বাৰু বাইক চলাই ভাল লগাটোতো লাগেই

বাইকখন কিবা বোলে এই পাম নাইকিয়া হ'ল পাম দিব লাগিব হাৱা চেক কৰি যাব লাগিব লং জাৰ্ণি কৰিলে তেলটোও চেক কৰিব লাগিব কিমান পুৰিব কিমান নোপোৰে এতিয়া ধৰি লওক কিছুমান গাড়ীয়ে মাইলেজ দেখায় সৰহকে এক লিটাৰ তেলত ফৰ্টিৰ ওপৰতে দেখায় প্ৰায়ে কিছুমান বাইকে নেদেখায় বাৰু চব গাড়ীয়ে দেখায় বুলি ক'বলৈ যোৱা নাই কথাষাৰ কিছুমান গাড়ীয়ে নেদেখায় আৰু লং জাৰ্ণি কৰিলে তেল চেক কৰি যাব লাগিব আৰু ওখ জেগাত যেতিয়া উঠোৱা হয় গাড়ীখন তেতিয়া বহুত কষ্টও পায় গাড়ীখনে তেনে ধৰণে ম'বিলটো চেক কৰিব লাগিব যেনে ধৰণে আমি নিজৰ পেটটোৰ কাৰণে চিন্তা কৰিব বাইকখন চলালেও নহ'ব বাইকখনক কি হৈছে কি নাই হোৱা চবটো চাই চিতি চেক কৰি যাব লাগিব আৰু বাইকখন চলাবলে হ'লেতো এনে চেনে গ'লো নহ'ব হাতত লাইচেন্স লাগিব হেলমেট লাগিব হেলমেট জোতা পিন্ধিব লাগিব তেনে ধৰণৰ কথা বাইক চলাইতো ভাল লাগে বুলি কৈছোঁৱেই বাইক মানে চলাই ভালেই লাগে মোৰ বেলেগৰ কথা ক'ব নাযাওঁ মোৰ বাইক চলাই খুবেই ভাল লাগে বাইক চলাই খুবেই আনন্দিত লাগে মোৰ লং জাৰ্ণি কৰিটো ভালেই লাগে আৰু আপুনি ক'ৰবালৈ গ'ল তেতিয়াতো কিবা এটাতো নোখোৱাকৈও যাব নোৱাৰে তেনেকৈ বাইকখনৰ ৰেষ্ট পালে আপোনাৰ পেটটোও ভৰালে আৰু আপুনি এইটো বেয়া খাদ্যটো খাব নোৱাৰিব ভাল খাদ্য ভাত খালেটো ভাল খাদ্য ভালকৈ খাব লাগিব ধৰি লওক মাছকে অকণমান ল'লে বা নাইবা মাংস ল'লে সুন্দা নিৰামিষ ভাজিয়েতো ভাত খাব নোৱাৰি খাব লাগে সদায় মাছ মাংস খাব নালাগে খাব কালি লং জাৰ্ণি কৰিলে মানে ধৰি লওক নিৰামিষ খাব মন নেযায় ক'ৰবাত দূৰলে গ'লোঁ ফুৰিব গ'লোঁ তাততো নিৰামিষ খালেতো মনটো ভাল লাগে ন লগৰ সমনীয়া থাকে ইটোৱে সিটো খাং খাব ইটোৱে এইটোও খাং খাব তেনেধৰণে পিঠি বিষটোও অনুভৱ হয় বাইক চলালে পিঠি বিষ কঁকাল বিষ সেইটো হ'বই মানে ধৰি লওক আপুনি ৰেষ্ট নল'লে আপুনি যদি গৈ থাকে সেইকাৰণে গাড়ীখনো কষ্ট পালে আপুনি নিজৰ দেহাটোও কষ্ট পালে সেইকাৰণে চব চাই যাব লাগিব অৱশ্যে লং জাৰ্ণি কৰিলে মানে যদি আপুনি নৰখেই ন ক'তো ৰখি নাযায় তেতিয়া অৱিয়াচ্লি পিঠি বিষ কঁকাল বিষ হ'বই এইটো সেইটো হাণ্ড্ৰেড পাৰ্চেণ্ট চিয়ৰ আপুনি ৰখিবই লাগিব নহ'লে আপোনাৰ নিজৰ দেহাটোৱে কষ্ট পাব বাইকখনেতো কষ্ট পালেই বাইকখনেতো কষ্ট পালেই আপুনি নিজেও কষ্ট হ'ল সেই নিজে চাই গ'লে মানে সেইবিলাক নহয় আৰু ধৰি লওক কঁকাল বিষ নহয় আপুনি এতিয়া গ'ল পঁচিছ কিলোমিটাৰ গ'ল ত্ৰিশ কিলোমিটাৰ গ'ল ত্ৰিশ কিলোমিটাৰ আপুনি ৰখিবই লাগিব নৰখিলে কঁকাল বিষ হ'বই সেইটো হাণ্ড্ৰেড পাৰ্চেণ্ট চিয়ৰ নিজৰ দেহাটোকততো কষ্ট দি গ'লেতো আপুনিটো লং জাৰ্ণি কৰাই নহ'লে এইটো আধা বাটৰ পৰা ঘূৰি আহিবলগীয়া হ'ব আপোনাৰ দেহাটো কষ্ট পালে লং জাৰ্ণি লং জাৰ্ণিটো মোৰটো ভাল লাগে কৈছোঁৱে তেতিয়া আৰু বাইক ভ্ৰমণ কৰিবলৈ গ'লেতো ভ্ৰমণ বুলিলেতো খুবেই ভাল লাগে ন খুব আনন্দিত আৰু পিঠিৰ বিষটো পিঠিৰ বিষটোতো বাইক চলালে বেছি দূৰ গ'লে হ'বই সেইকাৰণে ৰখিবলে ৰখিব লাগিব নৰখিলেতো নহ'ব আৰু খাদ্য তেনেকৈ ভাল খাদ্য খাব লাগিব লং জাৰ্ণি কৰিলে নিজৰ পচন্দভাৱে ধৰি লওক মই আজি আজি গৈছোঁ লং জাৰ্ণি কৰিবলে মনতো আহিবই লং জাৰ্ণি কৰিছোঁ কিবা বাইকখনতো ৰখাই লোৱাতো ভালকে কিবা এটা খাব লাগিব মাছে মাংসয়ে সেইকাৰণে লং জাৰ্ণিটো কৰি ভালেই লাগে বিশেষকৈ লগৰ সমনীয়াৰ লগত গৈ বেছি ভাল লাগে অকলশলীয়াকে লং জাৰ্ণি কৰি সিমান ভাল নালাগে লগৰ লগত গৈ খুবেই ভাল লাগে ইটোৱে সিটো কথা পাতি যাব পাৰি ইটোৱে সিটো ইটোৱে সিটোক মানে ধৰি লওক নজনা কথা এটাও গম পাব ঘৰৰ ওচৰৰ মানুহ আহি ক'ব পাৰিবহি এই আজি মই আমুকলে গ'লোঁ বাইক ভ্ৰমণত খুব ভাল লাগিলে আপুনিও যাবচোন তালে ডখৰ গৈ আহিব চাই আহিব বৰ ধুনীয়া জেগা মানে জেগাবিলাক চাই ভাল লাগে নেদেখা জেগা এডখৰ দেখিব পাব নজনা কথা এটা দুই এটা কথা শিকি আহিব পাৰিব আৰু ঘৰত আহি ক'বহি পাৰিব মা দেউতাক তেনেকুৱাই সেইকাৰণে বাইক ভ্ৰমণ কৰি খুবেই ভাল লাগে বহুত ভাল লাগে বহুত আনন্দিত হয় বিশেষকৈ মই মানে ভাল লাগে বাইক লং লং জাৰ্ণি কৰি বাইক ভ্ৰমণ কৰি নিজৰ স্বাস্থ্যটো ভালে থাকিলে নিজৰ স্বাস্থ্যটো ভালে থাকিলে আপুনি বাইক ভ্ৰমণ কৰিব পাৰিব নিজৰ যি স্বাস্থ্যটো ভাল নহয় তেতিয়া লং জাৰ্ণি ক'ত কৰিব পাৰিব আৰু বিশেষকৈ মই ভালেই লাগে খুব ভাল লাগে লং জাৰ্ণি কৰি